হেল্ল' হীমা ৰেষ্টুৰেণ্ট হয়নে হয় অঁ মই যোৰহাট ৰৰৈয়াৰপৰা কৈছোঁ মই আপোনাৰ ৰেষ্টুৰেণ্টৰপৰা দুটা চাওমিন আৰু দুটা ভেজ চাওমিন অৰ্ডাৰ কৰিব বিচাৰিছোঁ হয় হয় এই ঠিকনাটোতে আপুনি পঠাই দিব অঁ আহিলে মোক আপুনি ফোন কৰিব হ'ব তেতিয়াহ'লে